অঁ যাম আমাৰ ঘৰৰ আগেদি আহিবানে আমাৰ ঘৰৰ আগেদি আহিবা নে এ আঢ়ৈমান বজাত যাম আৰু ভৰতী বৌ নীৰু বৌ সিহঁতে আহিবনে অঁ চব খোজ কাঢ়িয়ে আহিব অঁ অঁ তাৰ পাছত হেৰি আক এই বিয়া ঘৰত একেলগে গৈ আকৌ লগতে ঘূৰি আহিম দেই বেছি দেৰি নকৰোঁ অঁ আমাৰ আক সেই ছোৱালীৰ সন্ধিয়ালৈ টিউশ্যনলৈ নিব লাগিব দেৰি হ'লে আকৌ অসুবিধা হৈ যাব নহয় অঁ সোনকালে গৈ খাই বৈ লগতে এই লগতে গুচি আহিম আটাইকেইগৰাকী

অঁ এই মইয়ো ভাবি আছোঁ এই আপোনালোক আহিব লগতে যাম বুলি

অঁ হ'ব ঠিক আছে আহিব